মই বিভিন্ন ধৰণৰ গছ লওঁ যেনে ধৰক গামাৰি চেগুণ গামাৰি চেগুণ আম আৰু আমিবিলাক যি যিবিলাক পাওঁ ফল দিয়ে নাহৰ নাহৰটো অতি মূল্যবান গাছ তাৰপাছত বগলী বগলীও পূৰা ফাৰ্নিছাৰ টাৰ্নিছাৰ তৈয়াৰ কৰে সেইটো কাৰণে ভাল তাৰ পিছত আৰু নাৰিকল গছ ৰোৱা যায় নাৰিকলে আমাক বহুত মূল্যৱান বিহুত যথেষ্ট বেচা বিক্ৰী হয় তাৰপিছত গামাৰিখন গামাৰিটো ভাল গামাৰিটো আমাৰ এই ঘৰ বনালে খিৰিকীৰ ফ্ৰেম চেমবিলাক বনাব পাৰি তাৰপিছত আৰু আছে আমাৰ তামোল গছো আছে তামোল গছ তামোল গছ যদি বজাৰত আমি বেচো আৰু তামোল গছ তামোলটো বহুত আমাৰ মূল্যৱান তামোল বেচি কিনে আমি বছৰেকত বহুত পইচা ইনকাম কৰিব পাৰো তাৰপিছত আৰু আছে চেগুণ চেগুণটো কিন্তু বহুত দামী গাছ হয় মানে যদি আমি চেগুণটো বহু মানে পুৰণা হয় আৰু বাৰ তেৰ চৈধ্য বছৰ এনেকে ডাঙৰ যিটো ডাঙৰ হয় আৰু বেছি বছৰ হয় সেইটো বহুত মূল্যবান গছ সেইটো গছ ৰুলেও মানে ৰুলে মানে ডাঙৰ হ'লে আমি বিক্ৰী কৰি দিলে বেচি কিনি পইচা পাওঁ আৰু তাৰপিছত আছে আমাৰ এটা আছে কৃষ্ণচূড়া বুলি কৃষ্ণচূড়া গছটো মানে বহুত ঠানি হয় সেই ঠানিটো মানে খৰিৰ কাৰণে ভাল আৰু যদি আমি ঠানিবিলাক কাটি কিনে খৰি চৰি গিলা ব্যৱহাৰ কৰিব পাৰো এই উৎসৱ পাৰ্বণ বা বিয়া সবাহত বিলাকত মানে ভাত ৰন্ধাৰ কাৰণে খৰিৰ প্ৰয়োজন হয় সেইবিলাক খৰি আমি সেই গছখিনি কাটি কিনে গাছডাল মৰি নাযায় গছ ঠানিবিলাকত খৰি কৃষ্ণচূড়া বুলি কওঁ আৰু আছে আঁহত গছ আঁহত গছটোও ভাল গছ আঁহত গছতো আমি পাতবিলাক আমি কিছু কিছুমান আমাৰ ছাগালৰ বাগান আছে আছে ফাৰ্ম আছে সেই ছাগালৰ ফাৰ্মত আমি সেই পাতবিলাক কাটি কাটি দিব পাৰো আঁহত গছতো আমাৰ আৰু বহুত হেৰি আৰু আঁহত গছৰ ঠানিও আছে ঠানি বিলাক আমি কাটিব পাৰো আৰু আঁহত গছটো ডাঙৰ হ'লে খৰি কৰিব পাৰি আৰু সেইটো মানে খৰিৰ কাৰণে হেৰি ফাৰ্নিচাৰ চাৰ্নিচাৰ বা এনেকুৱা বস্তু নহয় বাৰু আৰু শিমলু আছে শিমলু শিমলু গছ ৰোৱা যায় শিমলু গছ মানে তক্তাৰ কাৰণে ভাল তক্তা আমি ঘৰ বনালে ব্যৱহাৰ কৰোঁ এনেকুৱা সেই চাং তাং পাতি কিনে ঘৰ বনালে উঠিব কাৰণে আৰু যিগিলাক ঘৰৰ পাকা ঘৰ বনালে পোষ্ট লাগে পোষ্ট ঢালিবৰ কাৰণেও এইবিলাক ভাল হয় এই শিমলু গছৰ যিটো কাঠ নাও হ'লে কাঠ হ'লে বাৰু কাঠ নাও হ'লে তাৰপিছত গামাৰিটো কৈছোঁ গামাৰি কা হেৰি কাঠৰ কাৰণেও ভাল আৰু হেৰি এয়া পাতটো আমাৰ যেতিয়া চাপৰকে ৰাখিম মানে চা চাপৰকে ৰাখিলে এইটো এটা পাতগিলা আমাৰ ব্যৱহাৰ কাৰণে বা ছাগলীক দিবৰ কাৰণে ভাল বহুত ছাগলী থাকে না ঘৰত গাঁৱৰ মানুহে ছাগলী থাকিলে পুহি কিনে খাৱা যায় এইবিলাক এইবিলাকৰ কাৰণে ভাল তাৰপাছত নাহৰ নাহৰটোতো কাঠৰ কাৰণে এক নম্বৰ নাহৰ কাঠৰ দামটো বহুত বেছি মানে নাপায়েই এই গাঁও অঞ্চলত নাহৰ গছটো তাৰমানে বহুত হেৰি আৰু ফল থকা গাছবিলাকো ৰোৱা যায় আম গছ মধুৰিআম মধুৰিআমটো বহুত মূল্যৱান হৈছে বৰ্তমান গাঁৱত মধুৰিআমটো নাপায়েই মধুৰিআম মানে আমাৰ গাঁৱৰ ভাষাত মুখিয়াল বুলি এই মুখিয়াল নহয় কি বুলি কয় মুখিয়াম মুখিয়ামৰ গাছ মুখিয়ামৰ গাছটো ৰোৱা যায় কিছুমান বাগানেই আছে মুখিয়ামৰ বাগান মানে বহুতো হেৰি আছে আমটো ৰোৱা যায় আমটো আমটো ৰুলে আমটো কেঁচাতে বেছি বিক্ৰী গাছটো যদি লাগে আমটো কেঁচাতে বিক্ৰী কৰা হয় কেঁচাত বিকিলে মানে এই বেপাৰী আহি কিনি লৈ যায় সেই কাৰণে কেঁচা আমটোৰ বহুত হেৰি আছে মূল্য আছে সেইকাৰণে আমি কেঁচা আমটো আৰু আৰু কড়েই গছ কড়েই গছটো ৰোৱা যায় এইটো কাৰণে ৰোৱে যে কড়েই গছটো বহুত ডাঙৰ ডাঙৰ হয় ডাঙৰ ডাঙৰ হ'লে আৰু তাৰে যিটো মাজত সাৰ হয় সাৰটো বহুত মূল্যৱান সাৰ সেই সাৰ সাৰটো মানে কেঞ্চিৰ কাৰণে ব্যৱহাৰ কৰে ঘৰত কেঞ্চিৰ ঘৰ বনালে কেঞ্চি ব্যৱহাৰ কৰা হয় এই কেঞ্চি আৰু যিবিলাক আমাৰ ফুল আছে লতা মানে ফুল ফুল ৰোৱা যায় জবা ফুল লতাজাতীয় মানে এই বঢ়িয়াকে ঘৰৰ কাষত ৰুলে ধুনীয়াকে সি এটা হেৰি লৈ আগবাঢ়ি বাঢ়ি যায় থাকে আৰু আৰু গাছ ইডাল গছেই আৰু কদম গাছ কদম গছটো আমাৰ ঘৰ বনালে সেইটো কাঠ মাৰো এইটো মানে ফাৰ্মা হয় কদম গছটো দাম বেছি কৰ শিমেলুতকে অলপমান দাম বেছি পৰে গছটো ভাল কিন্তু শিমেলু গছটো বেয়া নহয় শিমেলু গছটো ভাল আছে আৰু তিতা চপা তিতা চপাও ৰোৱা যায় তিতা চপা যদি পুলি কিনি অনা যায় বহুত দাম পৰে পুলিও ৰুব লাগিব আৰু তিতাচপা আৰু কাঠৰ কাৰণে একদম নাম্বাৰ ওৱান ভাল বস্তু এইটো তিতা চপা যিটো কাঠ হয় একদম বহুত দাম মানে তিতা চপা কয় আৰু মানুহে হেৰি নহয় বুলি পোকে চোকে নাখায় বুলিও কয় সিটো কাৰণে ভাল আৰু তাৰপিছত আৰু আমাৰ ফল ধৰা কিছুমান গছ আছে কমলা গছো ৰোৱা যায় যিবিলাক বজাৰত বহুত মূল্য ডাঙৰ কমলা নিলে বহুত হেৰি পোৱা যায় ফলটো ফল ধৰা কমলা সেই গাছটো ৰোৱে তাৰপিছত আৰু কাজি টেঙা কাজি টেঙাও ৰোৱা যায় গছবিলাক এইগিলা কিছুমান বাগানে আছে আমাৰ গাঁও অঞ্চলত বাগান আছে আৰু বগৰী গছ বগৰী গছ বগৰী আচাৰ বনাব যায় আচাৰ বনোৱাৰ কাৰণে বগৰী গাছ ব্যৱহাৰ কৰে বগৰী কি পাৰি নি কিনে যদি বজাৰত বেচা যায় তেতিয়াও বহুত মূল্য পায় আৰু আমাৰ গাঁৱৰ মানুহে আৰু গধূলি কিছুমান মানুহ বহে ন বজাৰত সেই বগৰী বা শুকান এইগিলা লৈ যায় কিনে বেচা বিক্ৰী বেচা বিক্ৰী কৰে তাৰপিছত নাৰিকলৰ গছ ৰোওঁ বুলি কৈছোঁ নাৰিকল গছৰো বাগান থাকে নাৰিকল গছে মানে এটা সময়ত এনেকুৱা মানে বিচাৰি পোৱাটো টান মানে নাৰিকলটো এনেকুৱা বস্তু নাৰিকলটো নাৰিকল গছটো ৰুলে নাৰিকল কিছুমান গছ নাৰিকল চাপৰতে লাগে কিছুমান বস্তু যিয়ে নহওক নাৰিকলটো বহুত দাম পায় মানে কেনেকুৱা ধৰণৰ দাম পায় এই বিহু আহিল বিহুতো এশ ডেৰশ দুইশলৈকে গুচি যায় আৰু কিবা পূজা পূজাত লাগিল মানে নাৰিকলটো মানে এনেকুৱা বস্তু মানে যিকোনো অনুষ্ঠানতে লাগে সৰুকৈ যদি এখন কিবা অনুষ্ঠান পাতিছে নাৰিকল লাগে সেইকাৰণে নাৰিকলটো আমি ৰোওঁ নাৰিকল গছটো ৰুলে মানে এটা ভাল নাৰিকল যিটো ফল ধৰে গছত সেই নাৰিকলটোৰ মানে মূল্য বহুত বেছি আৰু নাৰিকল কেনেকে একদম ডাবৰটো নিয়ে নি কিনে গৰম দিনত ডাববিলাক পাৰি পাৰি লৈ যায় চহৰ অঞ্চলত বেচিব কাৰণে আমাৰ গাঁৱৰ বেপাৰীবিলাকে লৈ যায় এইখিনিয়ে আৰু আমি এইখিনি গছেই ৰোৱা ব্যৱহাৰ কৰোঁ